হেল্ল' ৰিম্পী বা কি খবৰ মই ঘৰলৈ আহিছো জানা হয় মই আছো সেই মানে অসমলৈ যাম বুলি ভাবিছিলোঁ বতৰ কেনেকুৱা তাত হয় নেকি

হয় হয় ইচ ৰাম অঁ মায়ে কৈছিলে বানপানী হোৱা বুলি অঁ ভাবিছিলোঁ কাৰণ গৰমৰ বন্ধ পৰিছে ন বন্ধ কেইদিন ঘৰত থাকিম হয় হয় অঁ আৰু গাঁৱত গ'লে কাৰেণ্টৰ প্ৰব্লেম নাই হৈছেই অঁ গৰমত এতিয়া বহুত বাঢ়িছে বোলে নহ্ অঁ মায়ে কৈছিলে আৰু বোলে সেইটোৱে তাকেইতো কি মানে চৰকাৰে একো ব্য়ৱস্থা নলয় নেকি কি কৰি আছে মানে চৰকাৰে খঙে উঠে পায় নহয় মানে এই যে বানপানীৰ অকণমান কৈছে

অঁ তাকে মানে বানপানী অঁ সেইটোও হয় অঁ চৰকাৰকো দুখিব নোৱাৰি একচুৱেলি অঁ সেইটোও হয় অঁ

তাকে ভাবিছো মই তাকে কি কৰোঁ চোৱা যাব অঁ অঁ দিয়ক দিয়ক দিয়ক নহ'লে বাকী ভালেই ন অঁ